অঁ আপুনি তীৰ্থ ভূঞা হয়নে অঁ নাম্বাৰটো আমি ওচৰৰে এজনৰ পৰা ল'লোঁ আপোনালোকৰ গাঁও অঞ্চলত বিহু এই বিহুৰ বিষয়ে কিবা পতা হয়নে ধৰক

অঁ বিহু এই মেডাম মে ফি পতা হয় নাই মেডাম মে ফি পতা হয়নে নহয় আৰু বহাগ বিহুটো কেনেধৰণে উদযাপন কৰে বহাগ বিহু কেনেধৰণে উদযাপন কৰে

ঠিক আছে বাৰু তেতিয়া ভালে ভালে পালোঁ আপোনালোকৰ তেতিয়া গাঁৱত এইবিলাক উদযাপন কৰি থাকিব বিহু চিহু তেতিয়া ভাল হ'ব ভাল হ'ব ভৱিষ্য়তৰ কাৰণে অহাবাৰলৈ আমি খাবলৈ যাবলৈ যাব পাৰোঁ অঁ ঠিক আছে তেতিয়া অঁ ৰাখিব পৰা হ'ব